হয় মোৰ অঞ্চলত কিতাপ পঢ়া মানুহ আছে আৰু তেওঁলোকৰ লগত মই কেতিয়াবা কিতাপৰ কথা আলোচনা কৰোঁ যেনেকৈ আগতে যে পায় মায়া বিস্ময়বোৰ আজিকালি নোহোৱা হৈ থাকিলে আগতে সেই কিতাপখন থাকোঁতে মই কিনি আনোঁ বা মই যেতিয়া কিনি নানোঁ মোৰ ওচৰ চুবুৰীয়া অঞ্চলৰ মানুহে যদি কিনি আনে মই তেওঁলোকৰপৰা আনি পিনি পঢ়োঁহি ঠিক তেনেদৰে লক্ষীনাথ বেজবৰুৱাৰ যিখন বুঢ়ীআই সাধু সৰুকালতেই পঢ়া এতিয়ালৈয়ো সেইবোৰ মোৰ মনত জীপাল হৈ আছে নিজৰ ল'ৰা ছোৱালীক শিকাব পাৰিছোঁ কিতাপ মানে মানুহে পঢ়িবই লাগে পঢ়াৰ কোনো অন্ত নাই যিমানেই কিতাপ পঢ়িব সিমানেই মগজটো চফা হৈ থাকে মানুহবোৰৰ লগত মই এই কথাবোৰ আলোচনা কৰোঁ এতিয়াও বজাৰলৈ তেওঁলোক যদি যায় বা মই যাওঁ বেলেগ বস্তু নিকিনিলেও মই এখন কিতাপ কিনোঁ নতুন আনি পিনি নিজেও পঢ়োঁ তেওঁলোকৰ লগতো মই কিতাপখন দি দিওঁ পঢ়িবলৈ আৰু কেতিয়াবা আমি এনেকুৱাও কৰোঁ আজৰি সময়ত তালৈ যদি মই যাওঁ বা তেওঁলোক যদি মোৰ ওচৰলৈ আহে তেতিয়া আমি কিতাপখনৰপৰা পঢ়ি পিনি কি পালোঁ সেই বিষয়ে আলোচনা কৰোঁ এই কিতাপৰ জৰিয়তে যে বহুত জ্ঞান পাইছোঁ সেই কথাটো মানে নকৈ নোৱাৰিছোঁ এতিয়া টি ভি মোবাইলৰ যোগেদি মানে ইমান জ্ঞান নাহে কিন্তু কিতাপখনত যিমানখিনি জ্ঞান থাকে